কি কৰিছ

হেল্ল' তই ভালেই হ'ল তহঁতৰ

কি হয় অঁ এই ঘৰত কি কি শাক খেতি কৰিছে

আমাৰ এই লাই মূলা লফা সেইবোৰ খেতি কৰিছে

শাক ডাঙৰ হৈছে

আমাৰ ঘৰতে দালোঁ

খেতি শেষ হ'ল এতিয়া

আমাৰো আছে খোৱাগৈ নাই

অঁ অঁ